বাগিচাখন চোৱা চিতা কৰাৰ কাৰণে মোৰ বিশেষ একো অসুবিধা নহয় সৰু বাগিচাখন মোক নিজৰ দৰকাৰৰ কাৰণে মই অকণমান ফুলগছ ৰুই থৈছোঁ লগাই থৈছোঁ পূজা পাতলত লাগে কাৰণে সেইখিনি মই নিজে চোৱা চিতা কৰোঁ পানী দিওঁ চাফচিকুণ কৰি ৰাখোঁ ছাগলী আদিৰপৰা যাতে মানে খাব নোৱাৰে এইখিনি মই নিজে চোৱা চিতা কৰোঁ সৰু বাগিচাখন মই ধুনীয়াকৈ চম্ভালি ৰাখোঁ